আমাৰ অঞ্চল বুলি ক'বলৈ গ'লে ধেমাজি বানপীড়িত এলেকা বুলি সমগ্ৰ অসমে জানে যিহেতু আমি দেখি অহাৰ পৰা ধেমাজিত খৰাং বা পানীৰ নাটনি হোৱা দেখা নাই যিহেতু বানপীড়িত এলেকা ইয়াতে পানীৰ সমস্যা কোনো দিন হোৱা নাই হ'লেও কিছুসংখ্যক খোৱা পানীৰ নাটনি এতিয়াও দেখিবলৈ পোৱা যায় কিন্তু মানুহে খাবলৈ হ'লে বিশুদ্ধ পানীহে খাব লাগিব যিহেতু যিহেতু আপুনি বিশুদ্ধ পানী নাখালে মানে আপুনি লেতেৰা পানী প্ৰদূষক প্ৰদূষিত পানী খালে আপোনাৰ দেহত বিভিন্ন ৰোগে দেখা দিব পাৰে সেই হেতুকে বিশুদ্ধ পানী খোৱা উচিত গতিকে লৈ এতিয়াও বহু ভিতৰুৱা অঞ্চলত মানুহে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাটো পোৱা নাই যিহেতু এতিয়া চৰকাৰে আপোনাৰ জে জে এম জল জীৱন মিছন বুলি এটা খোৱা পানীৰ আঁচনি এটা প্ৰণয়ন কৰিছে আৰু সেইবোৰ কাম প্ৰখৰ গতিত এতিয়াও ক্ষীপ্ৰ প্ৰখৰ গতিত এতিয়াও কামবোৰ চলি থকা দেখিবলৈ পাইছো গতিকে লৈ আমি দেখাৰ পৰা ধেমাজি অঞ্চলত কোনোদিন খৰাং বা পানীৰ নাটনি হোৱা দেখা পোৱা নাই গতিকে লৈ চৰকাৰে এতিয়া যোনটো জল জীৱন মিছন আঁচনি আপোনাৰ গ্ৰহণ কৰিছে সেই আঁচনিৰ জৰিয়তে এতিয়াও বিভিন্ন ধৰণৰ গাঁৱৰ মানুহে বহু ভিতৰুৱা গাঁৱৰ মানুহে আপোনাৰ দমকলৰ পৰাই পানী খাই আছে আৰু পুখুৰী পানীয়েই আপোনাৰ কিছুমানত ব্যৱহাৰ কৰি থকা দেখিছো গতিকে লৈ সেইবোৰ দূৰ কৰিবৰ কাৰণে চৰকাৰে জল জীৱন মিছন আঁচনিটো গ্ৰহণ কৰিছে ইয়াৰ প্ৰভাৱ পৰিছে বুলি ক'বলৈ গ'লেতো ধেমাজিত প্ৰায়তো পানীৰ অভাৱ নাই গতিকে লৈ খোৱা পানীৰ অলপ অসুবিধা আছে গতিকে লৈ চৰকাৰে সেই অসুবিধাটো নিৰাময় কৰিব কাৰণে এতিয়া মানে কাম প্ৰস্তুতি চলাই জল জীৱন মিছনৰ দ্বাৰা সেই কামটো খোৱা পানীৰ যোনটো নাটনি হৈছে বুলি কৈছোঁ সেইটো দূৰ কৰিবলৈ চেষ্টা চলাই আছে